অঁ হয় হেল্ল' অঁ আছোঁ কি হেই অ' কালি সেইটো কাম কৰিব লাগিব মানে খেতিৰ হাল ববা লাগিব এই ধান চিটাব লাগিব ট্ৰেক্টৰখন মানে ট্ৰেক্টৰখনৰ কথাতো কৈছোঁ তাক তাক মানে পইচা দিব লাগিব অলপ মানে তোমাৰ এক বিঘাত মানে তিনি তিনিশকৈ বুলি কৈছে অঁ তিনিশ বাকী আমাৰতো মিনিমাম ছয়বিঘা মান আছে ন অঁ ছয়বিঘা থাকিলে ছয় তিনি গুণ ওঁঠৰশ এই মিনিমাম ধৰ দুই হাজাৰ মান যাব আৰু ধান মিনিমাম এক মোন বেছি হ'ব নেকি এক মোন হ'লে বেছি হ'ব নেকি এক মোন হ'লে দে হ'ব দে দেৰমোন দেৰমোন মান পেলাই দিম আৰু অঁ ট্ৰেক্টৰখনেদি আগে প্ৰথম আমি মানে মাটিটো চহাই লওঁ ইয়াত দুবাৰ তিনিবাৰ মান চহাই ল'ব লাগিব মাটিটো মানে চন পৰি আছে ন মাটিটোত সেইকাৰণে মানে মাটিটো বহুত ডাথা হৈ আছে ন দুই তিনিবাৰ মান হাল বোৱাৰ পিছত বৰষুণ মাৰিব ন তাৰপিছত আমি ধানটো চটিতাই দিওঁ বা চলি আছে সেইকাৰণে ধানটো যেতিয়া ছটাই দিম আমি ভালে হ'ব গজিব বস্তুটো বাকী পইচা মানে মোৰ তাত আছে তুমিও অলপ দি দিবা পইচা অঁ আচ্ছা মানে এই ট্ৰেক্টৰখনত মানে লগে লগে পইচাটো দিব পাৰিলে ভালে হ'ব আমাৰো অঁ কালি মাতি দিম বাৰু বাকী সেই আমি ট্ৰেক্টৰখন নোযোৱাতে আমি একবাৰ পথাৰলৈকে যাব লাগিব মানে এইটো মানে গৰু ছাগলী থাকিব পাৰে ন এইবিলাক খেদি কিনে বেৰ চেৰ অকণমান দিব লাগিব মানে যাতে আৰু অঁ ৰাতিপুৱা আমি সাতটা বা আঠটা মান বজাত যাম আৰু পথাৰত অঁ অঁ অঁ ই আহিব মই টাইমটো তাক কোৱা নাই বাৰু ত সি তথাপিও আহিব ৰাতিপুৱা ন দহটা মান বজাত আহি পাব বাকী হাল বোৱাৰ অঁ হাল বোৱাৰ পিছত মানে আমি দুই চাৰিখন মান বেৰ দিব লাগিব নহ'লে আৰু ধান চান গজিলে মানে ছাগলীবিলাক সোমাই কেনে নষ্ট কৰি দিব যে সেইটোৱে আৰু নহ'লে অলপ প্ৰবলেম হৈ যাব অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে যাম বাৰু